বাতৰি কাকত বুলি আগতে পঢ়িছিলোঁ বাতৰি কাকত কিন্তু এতিয়া সময়ো নাপাওঁ আৰু আজিকালি চ'ছিয়েল মিডিয়াৰ যুগ গতিকে চ'ছিয়েল মিডিয়াত ত্বাতৰি আহে কিন্তু বাতৰিৰ কিছুমান ভাগ থাকে হকে বিহকে কিছুমান বিজনেছৰ ক্ষেত্ৰতে হওক বা ব্যৱসায়িক লাভৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ বাতৰি আহে গতিকে বাতৰি সেই আগৰ যিটো এটা বাতৰি চোৱাৰ কাৰণে মানুহৰ এটা উচ্ছুকতা আছিল সেইটো এতিয়া লাহে লাহে কমা বুইলিও মই ভাবো কাৰণ বিশেষকৈ এটা চামৰ মানুহে বাতৰি চায় জানিবৰ কাৰণে বাতৰি চায় আৰু বাতৰিবোৰ খুব মানে পলিচ কৰা বুলি ক'লে ভুল নহয় সমাজৰ হিতৰ কাৰণে তাত একু বিশেষ দেখাও নাপাওঁ অপৰাধমূলক বাতৰি কাৰোবাৰ বিয়া কাৰোবাৰ ঘৰত চোৰ কিন্তু আমাৰ বিশেষকৈ আমি যিটো বাতৰিৰ পৰা শিকিব পাৰো তেনে বাতৰিৰো প্ৰয়োজন আছে গতিকে এই ক্ষেত্ৰত বাতৰি বা যিবিলাক বাতৰি চেনেল আছে বাতৰি কাক্ত আছে সেইবোৰ অলপ সচেতন হোৱা উচিত বিশেষকৈ প্ৰিণ্ট মিডিয়াই বৰ্তমান মানে ডিজিটেল মিডিয়াৰ লগত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কাৰণ আমাৰ ফোনটো এনেকুৱা এটা বস্তু যিটো চৌব্বিছ ঘণ্টাৰ বিছ ঘণ্টা মানুহ এজনৰ লগত থাকে বুলি ক'লেও আমি ভুল বুলি নাভাবো গতিকে যেতিয়া আমি ফনটো খুলো বা ফেচবুক ইনষ্টাগ্ৰাম হওক বা বিভিন্ন ধৰণৰ ডিজিটেল এপ হওক সেইবোৰৰ থ্ৰ'ৱেদি কিছুমান বাতৰি পাওঁ কিন্তু বাতৰিৰ ক্ষেত্ৰত আগতে ৰেডিঅ'ৰ যিবিলাক বাতৰি আছিল ত সেইবোৰ খুব ভাল লগা আছিল দুৰদৰ্শনৰ যিবিলাক বাতৰি আছিল সেই বাতৰিবোৰ শুনিও ভাল লাগিছিল গতিকে বাতৰি কাকত বিলাকে আমাক বিভিন্ন ধৰণে সহায়ো কৰে বহুত কথা শিকিব পাৰো খেলৰ বাতৰিবিলাক ভাল লাগে মনোৰঞ্জনৰ বাতৰি কিছুমান ভাল লাগে কিছুমান বেয়া লাগে বা অপৰাধৰ বাতৰিতো সমাজত ইমানেই অপৰাধ ৰাতিপুৱাৰ পৰা ৰাতিলৈ আমি অপৰাধৰ বাতৰি বেছিয়েই পাওঁ বা বিজ্ঞান শিক্ষা ৰাজনীতিৰ ওপৰত চৰ্চা হ'ব লাগে যিহেতু সংবাদ মাদ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কয় গতিকে সংবাদ মাদ্যমৰ ভূমিকা বহুত আছে ল'বলগীয়া